নতুন কিতাপৰ গোন্ধৰ লগত আমাৰ বহুতো স্মৃতি জড়িত হৈ আছে আমি আগতে স্কুলত কিতাপ দিয়ে কিতাপ ঘৰলৈ নি যেতিয়া পঢ়াৰ টেবুলত মেলোঁ তেতিয়া সেই গোন্ধটো পাওঁ এতিয়াও সেই কিতাপ মেলিলে মানে সেই গোন্ধটো পালে অতীজৰ সেই কথাখিনিলে মনত পৰে সৰুকালৰ কথাখিনিলে মনত পৰি যায় আমি সৰুতে কিতাপ মেলো ইমানেই ভাল ভাল গোন্ধ পাওঁ কিতাপৰ গোন্ধ এটা আহে সেই গোন্ধটো এতিয়াও সেই কিতাপ মেলিলে সেই গোন্ধটো পাওঁ পালে মানে অতীজৰ সেই কথাবোৰে মনত আহে যেন সৰু হৈয়ে আছো সেই সৰুকালত কিতাপখন পঢ়িবলৈ যে লৈছোঁ তেনেকুৱা লাগে পঢ়া টেবুলত যে বহিছোঁ সেই তেনেকুৱা অনুভৱ হয় সেয়াই আৰু নতুন কিতাপৰ গোন্ধ আগৰ অতীজৰ হেৰি স্মৃতি হেৰি হয় আৰু মনত পৰি যায় আৰু নতুন কিতাপৰ গোন্ধ সেইটোৱে আৰু